শিশুসকলক মই ভাবোঁ উপযুক্ত বয়স আঢ়ৈ বছৰ বা তিবি বছৰ হ'লে ভাল হয় কাৰণ সিহঁতি সৰু অৱস্থাত খেলা ধূলা কৰি ভাল পায় লগতে তাহাঁতি অঁকা মেলা কামবিলাকো কৰে তেতিয়া তাহাঁতৰ হাতত পেঞ্চিলডাল বা কিবা বহী এখন দি দিলে সিহঁতক কিবা ছবি এটা আঁকিবলে ক'লে সিহঁতি আঁকিবলৈ যিহকে তিহকে আঁকি দিয়ে সেইটো পঢ়াৰ লগতে সিহঁতক সেইটো সমানে চলাই যিটো সিহঁতে সিহঁতৰ মন যায় সেইটো কৰিবলৈ দিব লাগে খেলাৰ লগতে আৰ্ট আৰু আজিকালি আৰ্টটো দিবই লাগে প্ৰত্যেক ল'ৰা ছোৱালীয়ে আৰ্ট জানিব লাগে নাজানিলে আগলৈ পঢ়াৰ ক্ষেত্ৰত বা ছবি অঁকাৰ বা কিবাকিবি আঁকিবলৈ হ'লে আৰ্টটো নাজানিলে দিগদাৰ হয় আৰু বাহিৰা খেল খেল খেল ধেমালি কৰি বাহিৰা হেৰিত সময় নষ্ট কৰাতকৈ আৰ্ট বা পেঞ্চিলডাল কলম এটা দি কাগজ এখন দি বহুৱাই থৈ দিলে সিহঁতৰ সময়বিলাক পাৰ হৈ যায় সিহঁতি আঁকি বাকি যিয়ে আঁকে তাক গুৰুত্ব সহকাৰে মাক দেউতাকে ল'ব লাগে যদি শিশুটোৱে কলা আৰ্ট আঁকি ভালেই পাইছে তেন্তে সেই আৰ্টত তাক যিখিনি যাৱতীয় বস্তু তাক যোগাৰ দিব লাগে এজন শিক্ষক গোটাই দিব লাগে নহ'লে নিজে মাক দেউতাক যদি শিক্ষক বা ককাই ভাই কোনোবা থাকে তেওঁলোকৰ লগতো অকণমান লৰায়ো বাচ্ছাটোক শিকাবলে চেষ্টা কৰিব লাগে যাতে সি আৰু আগবাঢ়ি যাওক তাৰ এটা নিচা হৈ পৰিব আৰ্টৰ প্ৰতি আৰু মই ভাবোঁ একে কম বয়সৰ পৰা দিলে মানে হাতখন পোন হয় আৰু আৰ্ট আঁকিবলও আৰ্ট এটা কলা সেই কলাটো হয়তো সকলোৰে কাৰণে হেৰি নহয় যি আঁক বাক কৰি ভাল পায় তাক সেইটোত আগবঢ়াই লৈ যাব লাগে আৰ্ট এটা প্ৰফেশ্যনেলি হয় চাকৰি অবিহনেও পেইণ্টিং বা কিবা এটা কৰি এটা পৰিয়াল চলাই যাব পৰাও শক্তি থাকে আৰ্টত আৰু আৰ্ট অকল আজিকালি নিজৰ ঘৰতেও কৰা যায় তাৰোপৰিও বাহিৰত ভাল ভাল ইস্কুল থাকে বা ক্লাছো হয় শিকিবলৈ সেইখিনিত গৈ শিকিব পাৰে নজনাখিনি ডাঙৰ হোৱাৰ লগে লগে নজনাখিনি শিকাই দিবলও শিক্ষক পোৱা যায় বা কোনো ওচৰ ওচৰৰ স্থানীয় ইস্কুল চিস্কুলবিলাকতো শিকাই আৰ্টটো তাতো শিকিব পাৰে নহ'লে প্ৰায়ভেটকৈ কোনোবা আৰ্টৰ টিচাৰ দি দিব লাগে তেখেতসকলে ভালকৈ শিকাই দিয়ে সেয়ে মই ভাবোঁ আৰ্টটো কম বয়সৰ পৰা দিলেই ভাল হয় আৰু ল'ৰা ছোৱালীয়ে আৰ্ট কৰি ভালো পায় চিনেমা বা অন্য কিবা খেল ধেমালিত ব্যস্ত হৈ থকাতকে কিবা এটা কৰি গ'লে সিহঁতৰো মনটো তাত বহি যায় আৰু সেইমতে চলাই লৈ যাব লাগে